অঁ হেল্ল' অঁ একো কৰা নাই পায় এনেই আছোঁ ক আপুনি কি কৰিছে এই নাই কৰা অঁ আপুনি বহি আছে অঁ ময়ো এনেই বহিয়ে আছোঁ বাৰু অঁ অঁ অঁ যাম বুলি ভাবিছোঁ আপুনি যাবনে কি যাব অঁ তেতিয়া সময়টো ওলাব তেতিয়া দুটামান বজাতে এই অঁ কি পিন্ধি যাব অঁ অঁ অঁ মই ফোন কৰিম বাৰু অঁ মই তেতিয়া সেই ফোনটো আপোনাক কৰি দিম বাৰু ওলোৱা আগে আগে বিয়ালৈ তাকে কি পিন্ধো জানো কাপোৰ এযোৰ লৈছিলোঁ তাকে কেনেকুৱা হয় আপুনি এ চাই যাবহিচোন বাৰু অঁ কেনেকুৱা হয়

অঁ অঁ অঁ আগৰ হেৰি থকা এযোৰকে পিন্ধিব অঁ অঁ ফোন কৰিম বাৰু মই অঁ কিমান সময়ত যাওঁ অঁ ঠিক আছে অঁ হ'ব দিয়ক